বেলেগ বেলেগ ৰন্ধন শৈলী বনোৱাৰ মোৰ বৰ বিশেষ অভিজ্ঞতা নাই যিহেতু মই ঘৰত নাথাকোঁৱেই মই এগৰাকী ষ্টুডেণ্ট হয় আৰু মই পিজিতে থাকোঁ বেছিভাগ কিন্তু ঘৰলৈ আহিলে মই দুই এটা ৰন্ধন শৈলী বনাওঁ আৰু তাৰ ভিতৰত চাহ ৰুটি মেগী মাংস তেনেকৈ বনাওঁ মাংস মই বেছিভাগ ইউটিউবৰ পৰা চায়েই বনাওঁ তাৰে মই চাহ বনোৱাটো সহজ পাওঁ চাহ মেগী এইখিনি বস্তু বনাই সহজ পাওঁ আৰু টান বুলি ক'বলৈ গ'লে মই ৰুটি বনোৱাটো অলপমান টান পাওঁ বেলেগৰ কাৰণে সহজ হ'বও পাৰে কিন্তু মোৰ কাৰণে ৰুটি বনোৱাটো অলপ টান হয় কিয়নো মই দ'টো ঠিকে বনাওঁ কিন্তু ৰুটিখন পিছত ফুলি নুঠে আৰু যিহেতু ফুলি থকা ৰুটিহে খাই ভাল লাগে ৰুটি বা পুৰি যিয়েই হওক ফুলি থাকিলে ভাল লাগে মোৰ পিছত নুফুলে সেইকাৰণে মই অকণমান এই বস্তুটো বনাবলৈ টান পাওঁ